খণ্ড খণ্ডকৈ প্ৰকাশ কৰি পাছৰ পৰ্যায়ত সেই ৰচনাসমূহক কিতাপ আকাৰে প্ৰকাশ কৰিছে নাইবা বহুলোকে তেওঁলোকৰ

ৰাইজৰ বাবে পঢ়িব পৰাকৈ কোনো কোনোজন আ বিশিষ্ট গ্ৰন্থকাৰে তেওঁলোকৰ কিতাপসমূহ মুকলি কৰি দিয়ে সি

ক'ভিডকালৰ পাছৰে পৰা যথেষ্ট পৰিমাণে গ্ৰন্থ সাহিত্যিকে তেওঁলোকে

অংশ পঢ়ি যথেষ্ট পৰিমাণে উপকৃত হওঁ আ ক'ভিডকালৰ পাছৰে পৰা এখন উপন্যাসে যথেষ্ট পৰিমাণে মনত সাঁচ বঢ়াইছিল সেয়া আছিলে চাহপতীয়া গোন্ধ মনস্বিনী মহন্তই এতিয়ালৈকে হয়তো গ্ৰন্থখন প্ৰকাশ কৰা নাই কিন্তু চাহপতীয়া গ্ৰন্থৰ যিবিলাক ভাষা সেই ভাষাৰ লগত আমি আ আগতে পঢ়া অৰূপা পতংগীয়া কলিতাৰ বহুতো গল্পৰ লগত তাৰ সাদৃশ্য দেখিবলৈ পোৱা গৈছিল একেধৰণেৰে

লেখকৰ লিখনি পঢ়ি তেওঁৰ লিখনিয়ে আমাক কেনেকুৱা ধৰণে ৰেখাপাত কৰিলে তাক আমি তেওঁলোকৰ লগত আ পোনপটীয়াকৈ যোগাযোগ কৰিব পাৰোঁ আগতে যিটো আমি চিঠিৰ আকাৰেৰে বা কোনোবা এখন আলোচনীলৈ তেওঁলোকক এটা আ গ্ৰন্থ সমালোচনা পঠিয়াব লগা হৈছিল কিন্তু এতিয়া আমি গ্ৰন্থ সমালোচনা আলোচনী বা এখন আ বাতৰি কাকতত দিয়াৰ উপৰিও আমি সেই ৰাইটাৰজনৰ লগত বা সেই লেখকজনৰ লগত পোনপটীয়াভাৱে যোগাযোগ কৰি তেওঁৰ গ্ৰন্থখনৰ পঢ়ি আমাৰ কেনেকুৱা অনুভৱ হৈছে সেয়া আমি জনাব পাৰোঁ

প্ৰকাশ কৰে সেই গ্ৰন্থখন অধ্যয়ন কৰিবলৈ যাওঁতে বহুতো ছাত্ৰ ছাত্ৰীৰ কাৰণে সি সুবিধাজনক হৈ পৰে কাৰণ বহুতো ছাত্ৰ ছাত্ৰীৰ বাবে হয়তো সেই গ্ৰন্থখন

কিতাপ অধ্যয়ন কৰিবৰ কাৰণে আমি আ হয়তো আমাৰ যিটো মিড মাধ্যম সি সলনি হৈছে কিন্তু কিতাপ পঢ়াৰ যিটো মাদকতা সি কিন্তু এতিয়াও একেধৰণেৰে বৰ্ত্তি আছে